হয় আমাৰ গাঁৱত জলসিঞ্চন ব্যৱস্থা আছে আগতে যিহেতু জলসিঞ্চন ব্যৱস্থা নাছিলে তেতিয়া আমাৰ ককা দেউতাসকলে নদী কাটি আনি তেওঁলোকে খেতিপথাৰত যা পানী ব্যৱস্থা কৰিছিলে আজি বিজ্ঞানৰ যুগ উন্নতি হোৱাৰ লগে লগে চব নিজেও কিছুমানে জলসিঞ্চন ব্যৱষ্টা বাছি লৈছে বা চৰকাৰেও আমাক কিছুমান সুবিধা দিছে কিছুমান ক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থা আছে কিছুমান গাঁৱত হয়তো নাই এই সুবিধাবোৰ পোৱা নাই এতিয়ালৈকে এইটো জলসিঞ্চন ব্যৱস্থাটো এটাই ভাল তেতিয়া বাৰিষা বাৰিষা দিনত কেতিয়াবা হয়তো বাৰিষাটো খৰাং হৈ যায় বৰষুণ নিদিয়ে তেতিয়া ধান বা বাৰিষাবোৰত যিবোৰ খেতি হয় তেতিয়া অলপ পানীৰ অসুবিধা হয় তেতিয়া হয়তো নদী নদীৰ পানী নাথাকিব পাৰে সেইকাৰণে জলসিঞ্চন ব্যৱস্থাটো চৰকাৰে ভাবি চিন্তি সেই তেওঁলোকক ব্যৱস্থাটো কৰি দিছে আৰু সেই তাৰ পৰাই বেছি লাভদায়ক হৈছে জলসিঞ্চন ব্যৱস্থা হোৱাৰ কিছুমান ক্ষেত্ৰত গাঁৱতেই হওক বা আন কিছুমান ঠাইতে হওক কিছুমান যাৰ পইচা আছে তেওঁলোকে জলসিঞ্চন ব্যৱস্থা নিজে কৰি লৈছে নাইবা যাৰ পইচা নাই তেওঁলোকে অলপ অসুবিধা সন্মুখীন হৈছে তেওঁলোকে এতিয়াও সেই সুবিধা জলসিঞ্চনৰ সুবিধাটো পোৱা নাই তেওঁলোকে এতিয়াও নদী কাটি আনি বা তেওঁ তেওঁলোকে কষ্ট কৰি তেতিয়া ধান খেতি কৰে যিহেতু তেওঁলোকে সেইবোৰ সুবিধা জলসিঞ্চনৰ সুবিধা নোপোৱাত ধানবোৰ সময়ত বৰষুণ নোপোৱাত নাইবা পানী ব্য় পানী নোপোৱাত তেওঁলোকৰ ধানবোৰ মৰি যায় নাইবা অইন খেতি নষ্ট হয় তেতিয়া তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ যথেষ্ট অসুবিধা হয় আৰু য'ত জলসিঞ্চন ব্যৱস্থা আছে তে তেওঁ ব্যৱস্থা আছে তাতো কিছুমান অসুবিধা হয় কাৰণ কিছুমানে চৰকাৰী কামিলাই সেইবোৰ দিব মন নকৰে আৰু তেতিয়াতে সেই ক্ষেত্ৰতো সেই খেতিবোৰ নষ্ট হয় আৰু যথেষ্ট অৱহেলা কৰে কিছুমান জলসিঞ্চন ব্যৱস্থা মা সেইবোৰ জলসিঞ্চন ব্যৱস্থা সেইবোৰ মাটিতে কৰা হয় যেতিয়া বাৰিষাবোৰত বাৰিষাকালত যিবোৰ খেতি কৰা ধান যিহেতু ধান বিশেষকৈ বাৰিষা কৰা হয় বাৰিষা যেতিয়া বৰষুণ নহয় তেতিয়া জলসিঞ্চন ব্যৱস্থাটো প্ৰয়োগ কৰা হয় তেতিয়া তাৰ পৰাই ধান উত্তা উৎপাদন কৰা হয়